মই বিভিন্ন ঠাইঅলৈ মই গৈছোঁ ফুৰিবলৈ তাৰ ভিতৰত মনত থকাকৈ দাৰ্জিলিং গেংটক শ্বিলং অলপতে গৈ আহিছোঁ নেপালৰ কাথমাণ্ডু পখৰা তাৰোপৰি শ্ৰীনগৰ আৰু ভাৰতৰ বিভিন্ন ঠাই যেনে মুম্বে মাড্ৰাছ চেন্নাই আদি বিভিন্ন ঠাই দিল্লী আদিলে মই গৈছোঁ মই ভ্ৰমণ কৰি ভাল পাওঁ গতিকে বিভিন্ন ঠাইলৈ মই গৈ থাকোঁ সময় পালেই মই ভ্ৰমণ কৰা ঠাইবোৰৰ ভিতৰত মোৰ আটাইতকৈ ভাল লগা ঠাই হৈছে পাহাৰীয়া অঞ্চলবোৰ পাহাৰবোৰ মই খুব ভাল পাওঁ শ্বিলং মোৰ অতি প্ৰিয় ঠাই শ্বিলংলৈ গৈ হেঁপাহ নপলায় সদায় যাবই মন যায় ইয়াৰ প্ৰকৃতিয়ে মোক মাতে এই প্ৰকৃতিৰ মনোমোহা দৃশ্যই অপ্লুত কৰে একাত্ম হ'ব মন যায় ঠিক একেদৰেই দাৰ্জিলিং গেংটক কাঠমাণ্ডু আদি সেই একে ধৰনৰ হয় গতিকে প্ৰকৃতিৰ যি লীলা পাহাৰৰ যি সুউচ্ছ পাহাৰবোৰ চাই যি কল্পনাত বুৰ গৈ থাকোঁ সেইবোৰ মোৰ অতি ভাল লাগে তাৰোপৰি এই ঠাইবোৰৰ আৰু এটা ডাঙৰ ঘটনা হ'ল যে সেইবোৰ অতি পৰিস্কাৰ ঠাই হয় অতি পৰিস্কাৰ খুব সুন্দৰ পৰিপাতি এইবোৰৰ কাৰণে সেই ঠাইবোৰ মোৰ অতি ভাল লগা হয়